আমাৰ সাংস্কৃতিক প্ৰথাবোৰ নৱ প্ৰজন্মই পালন নকৰে আমাৰ সাংস্কৃতিক মূল্যবোধ সমূহৰ মূল্যবোধসমূহক এই নৱ প্ৰজন্মক আমি সৰুৰেপৰা আমাৰ যিবোৰ সাংস্কৃতিক পৰম্পৰা তেওঁ তেওঁলোকক সৰুৰেপৰা শিকালেহে তেওঁলোকে শিকিব পাৰিব